মই সৰু সৰু ল'ৰা ছোৱালীবিলাকক বা নিজৰ সন্তানক ধৰ্মৰ বিষয়ে শিকাওঁ তেওঁলোকে যাতে ডাঙৰক বেয়া ব্যৱহাৰ নকৰে বা বেয়া কথা নুশুনে মাজে সময়ে ধৰ্মীয় অনুষ্ঠানলৈ যাব লাগে তেওঁলোকে যাতে কোনো ক্ষেত্ৰতে পিছপৰি নেযায় সেই বিষয়ে ভাল আচৰণ ভাল ব্যৱহাৰ কৰিবলৈ তেওঁলোকক মই শিকাওঁ আৰু মই যিটো নেজানো তেওঁলোকক ধৰ্মীয় অনুষ্ঠানলৈ গৈ তেওঁলোকক উপদেশ দিবপৰা মোতকৈ বহুত অভিজ্ঞ ব্যক্তি আছে তেওঁলোকৰপৰা শিকি ল'বলৈ কওঁ আৰু যিটো বেয়া বা যিটো অসৎ কৰিব নলগীয়া সেইবিলাক তেওঁলোকক কৰিবলৈ মানা কৰোঁ তেওঁলোকক সদায় ঈশ্বৰ বিশ্বাস কৰিবলৈ কওঁ যদিহে তেওঁলোকে ভগৱানৰ নাম লয় অন্তন অন্ততঃ খন্তেক হ'লেও তেওঁলোকে কিবা এটা তাতে সুখ বিচাৰি পাব মই যেনেকৈ ভগৱানৰ প্ৰতি আসক্ত তেওঁলোককো তেনেকৈ ভগৱানৰ প্ৰতি আসক্ত কৰিব বিচাৰোঁ আৰু তেওঁলোকক মই কওঁ যে আমাৰ ধৰ্মমতে আমাৰ হেলাল দিয়া বস্তু কোনো খোৱা নহয় যাতে তেওঁলোকেও সেইবিলাক বৰ্জন কৰে সেই বিষয়েও তেওঁলোকক মই শিক্ষা দিওঁ আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো তেওঁলোকক মই এই শিকাওঁ আৰু এইবিলাক ধৰ্মৰ যোগেদিও তেওঁলোকক যাতে কোনো ক্ষেত্ৰতে পিছপৰি নেযায় সেই বিষয়েও তেওঁলোকক মই শিক্ষা দিওঁ তেওঁলোকক কওঁ যে তোমালোকে সদায় ঈশ্বৰ বিশ্বাস কৰিবা তোমালোকৰ অন্তৰত ঈশ্বৰে সদায় বিশ্বাস কৰিলে সদায়েই তোমালোকক ঈশ্বৰে বচাব গতিকে তোমালোকে কোনো ক্ষেত্ৰতে কাকো কেতিয়াও মানে বেয়া ব্যৱহাৰ নকৰিবা বা ধৰ্মৰ বিষয়ে কোনো বেয়াকৈ তোমালোকে আলোচনা নকৰিবা আৰু লোককো ক'বলৈ তোমালোকে বাধা কৰিবা গতিকে ধৰ্ম আৰু ঈশ্বৰ মই দুয়োটাই বিশ্বাস কৰোঁ যেতিয়া মই নিজৰ সন্তান বা আনকো এই বিশ্বাস পতিয়ন নিয়াব পাৰোঁ আৰু এই ভগৱানৰ যোগেদি আমি টান নৰীয়াত পৰিলেও তেওঁ আশীৰ্বাদতেই বা ডক্টৰ কবিৰাজৰ হাততেই নহওক বা তেওঁৰ আশীৰ্বাদ আমাক সদায়েই লাগে গতিকে আমি এই ধৰ্ম আৰু ঈশ্বৰ বিশ্বাস কৰাটো মোৰ লগতে মই আনকো বিচাৰোঁ গতিকে এই ভগৱান আছে দেখিয়ে বা ঈশ্বৰ আছে দেখিয়েই আমি এই পৃথিৱীখন দেখা পাইছোঁ আৰু এই ধৰ্মৰ যোগেদিয়েই আমি এই ধৰ্মৰ বিষয়ে সন্তানক এই শিকাবলৈ বাধ্য হৈছোঁ গতিকে তেওঁলোকক মই সদায় ঈশ্বৰ বিশ্বাস কৰিবলৈ কওঁ আৰু কোনোদিনেই যাতে কেতিয়াও তেওঁলোকে মিছা নমাতে বা সেই ধৰ্মৰ বিষয়ে বেয়া আলোচনা নকৰে সেই বিষয়ে মই তেওঁলোকক সদায়েই মানে সদায়েই তেওঁলোকক কৈ থাকোঁ গতিকে মই যেনেকৈ ধৰ্মৰ ওপৰত বিশ্বাসী তেওঁলোককো তেনেকৈ ধৰ্মৰ ওপৰত বিশ্বাস কৰিবলৈ বাধ্য কৰাওঁ